ধৰ্মীয় উৎসৱসমূহৰ লগত জড়িত খাদ্য সামগ্ৰীসমূহ হৈছে ফল মূলৰ পৰা আদি কৰি মাহ প্ৰসাদ সকলোসমূহ আমাৰ ধৰ্মীয় উৎসৱৰ লগত জড়িত তাৰোপৰি আমাৰ নিৰ্দিষ্ট উৎসৱসমূহত মাহ প্ৰসাদৰ লগতে কলটো আমাৰ থাকেই মাহ প্ৰসাদ আৰু নাৰিকল কল